হেল্লো মই আপোনালোকৰ এজেন্সীৰ পৰা কেব এখন বুক কৰিছিলোঁ মোটামোটি দুঘন্টা আগত মই মুকালমুৱা নলবাৰীৰ পৰা কৈছিলোঁ আপুনি পাৰে যদি মোক ড্ৰাইভাৰৰ লগত কনটেকটো কৰাই দিব পাৰিব নেকি